অঁ অঁ

অঁ অঁ মোই পায়ে আছোঁ তো মই সেই ব্লকত কৰিছিলোঁ প্ৰথমবাৰ যেতিয়া হয় তাৰপিছত তাৰ পিছৰ পৰা কিন্তু পায়ে আছোঁ মই বৰ্তমান এই আঠশ টকাৰ পৰা পাইছোঁ এতিয়াত চাৰে বাৰশ কৰি সোমাই আমাৰ অঁ আৰু তো এইবাৰ নতুন নতুন মানে লিষ্ট আহিছে বোলে মই কিন্তু পুৰানা আগৰে পায় আছোঁ এনেকে প্ৰতি মাহে সোমাই অঁ কাটি যোৱা নাই অঁ অঁ

সেনেকে

অঁ অঁ অঁ তাকেত হ'ব দেই ময়ো তাহঁতক কওঁ কোৱাৰ পিছত গোটেইগিলা লগ হৈ ৰূপা তাতে যাই কৈ তাৰপিছত তাৰ পেৰে কি কি কি কৰা যায় কি কৰা নাযায় কি কি লাগে কি কি নালাগে তে কিবা ক'ল্লে হ'ল অঁ চব কাগজ পত্ৰখিনিতো লাগিবই

অঁ অঁ অঁ দে তাহ'লে আইভা ক'ম দে তোহাৰ তাতে ময়ো তাহঁক কম সন্ধিয়া যাম দে একেলগে হা অঁ অঁ যাম দে অঁ অঁ দে দে হ'ব দে অঁ অঁ